হেল্ল' অঁ এই মই চলিহা গাঁৱৰ পৰা কৈছিলোঁ ৰঞ্জন দৰ্জী হয়নে বাৰু অঁ এই মোৰ মানে কাপোৰ এযোৰ চিলাবলগীয়া আছে চিলাই দিব পাৰিব নেকি বাৰু মোৰ অতি সোনকালে লাগে দুই তিনি দিনৰ ভিতৰত অঁ এই কিমান টাইম খোলা থাকিব বাৰু হয় নেকি বাৰু ঠিক আছে মই যাম অঁ এই মোৰ তাৰমানে পৰহিলৈ মানে দিলেও হ'ব অঁ চিলনিটো কিমান হ'ব বাৰু অঁ চাদৰখন দহিও বাতি দিব লাগিব দহি বাতিব পাৰিব নেকি বাৰু অঁ ব্লাউজটো চিলাই দিব লাগিব আকৌ চাদৰখনো দহি পাতি দিব লাগিব অঁ মোক পৰহিলৈ দিলেও হ'ব মোৰ তাৰমানে এফালে যাবলগীয়া আছিল অঁ অঁ হ'ব ঠিক আছে ঠিক আছে মই তিনিটামান বজাত গৈ আছোঁ বাৰু অঁ হ'ব দিম